অ ভালনে অ মই বিশেষ কাৰণ এটাত ফোন কৰিছিলোঁ

চাহ লাগিছিলে চাহপাত আৰু পুলি মানে মোৰ নিজৰ এখন চাহ বাগান আছে চাহ বাগানৰ বাবে লাগিছিলে পুলি পৰিমাণ মানে এতিয়া বৰ্তমান চাহপাতৰ ৰেটটো কিমান হৈ আছে বাৰু ক'ব পাৰিব নেকি আপুনি হয় হয় অ হয় হয় হয়

অ অ সকলোৰে মানে দাম বেলেগ বেলেগ ডালৰটো কিমান আপোনাৰ চাহপাত ক'ত ক'ত দিয়া হৈছে বৰ্তমান মই যদি ল'ব বিচাৰোঁ আপুনি অলপ দামটো কমকৈ ল'ব পাৰিব হয় হয় মোকো লাগিছিলে এক টন মানে

হয় হয় ঠিক আছে বাৰু মই সময়ত আপোনাৰ লগত কথা পাতিম ঠিক আছে